মোৰ আটাইতকৈ স্মৰণীয় ভ্ৰমণ বুলি ক'বলৈ হ'লে মই ইমান ভ্ৰমণ কৰি পোৱা নাই হ'লেও এবাৰ স্কুলৰ ফালৰ পৰা ভ্ৰমণ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ শিৱসাগৰ শিৱসাগৰ যাওঁতে মই বহুত বহু বহুত কিছুমান স্মৰণীয় ঘটনা হৈ গ'ল মই শিৱসাগৰ যাওঁতে প্ৰথমতে বাছত গৈছিলোঁ বাছত আমি যাওঁতে এটা চিটত আমি চাৰিজনকৈ বহিছিলোঁ চাৰিজনকৈ বহাৰ পাছত বহাৰ পাছত আমি বহুতো বহুতো ধৰণৰ ফূৰ্তি কথা যেনে আমি ইজনে সিজনক কাজিয়া কৰা তই মোৰ লগত নবহিবি মই তোৰ লগত নবহোঁ তেনেকৈ বহুতো মানে স্মৰণীয় কথা ৰৈ গৈছে আৰু আমি যাওঁতে আমি ইয়াৰ পৰা গৈ আমি শিৱসাগৰত সোমাইছিলোঁ প্ৰথম শিৱদৌল তাৰপিছত শিৱদৌলত আমি সকলোৱে মিলি আমি অলপ খোৱা বস্তু লৈ গৈছিলোঁ খোৱা বস্তু খালোঁ আমি যেনে ব্ৰেড ডিম জাম তেনেকৈ খাইছিলোঁ তাৰপিছত আমি যাওঁতেই বাছত আমাৰ ঘৰত বনাই লৈ গৈছিলোঁ যোনবোৰ বস্তু সেইবোৰ বস্তু আমি বাছতেই আধা খাই দিলোঁ খাই দিয়া পাছত আমি অলপ অলপ থাকি গ'ল মানে কোনো গম নাপায় আমি মনে মনে কিছুমানে খাই দিলোঁ খাই দিয়াৰ পিছত আমি কি বুলি কয় খাই দিলোঁ আৰু তাৰপিছত আমি কোনো গম নোপোৱাকৈ খাই মেলি আকৌ আমি শিৱদৌলত গৈ খালোঁ তাৰপাছত আমি ভ্ৰমণ কৰিলোঁ কিছুমানে কিছুমানে কৈছিল যে শিৱদৌলত পূজা কৰিলে মনৰ কামনা পূৰণ হয় কিন্তু মই শিৱদৌলত পূজা কৰা কৰা নহ'ল নহ'ল যদিও আকৌ এবাৰ যোৱাৰ হেঁপাহ থাকি আহিলে আকৌ যাম বুলি ভাবিছোঁ যদিও এতিয়ালৈকে যোৱা হোৱা নাই তাৰ পাছত আমি শিৱদৌল গৈ ৰংঘৰত সোমালোঁ কাৰেংঘৰত সোমালোঁ কাৰেংঘৰত সোমাওঁতে আমি সকলোৱে একেলগতে গৈছিলোঁ যদিও গৈছিলোঁ যদিও আমি পাছত দৰ্জাবোৰত সোমাওঁতে সোমাওঁতে সকলো হেৰাই যোৱাৰ নিচিনা হৈ গ'ল তাৰপিছত আমি লাষ্টত গৈ ওলালোগৈ আৰু নিজৰ জেগা তাৰপিছত কি বুলি কয় শিৱসাগৰত আমি ফুৰি মেলি দোকান দোকানত সোমালোঁ বস্তু কিনিলোঁ লগৰ ইজনীয়ে সিজনীক এটা এটা সৰু সৰু উপহাৰ দিলোঁ তাৰপিছত আমি নিজৰ বাবেও ঘৰৰ বাবেও কিবাকিবি বস্তু আনিলোঁ চালোঁ তাৰপাছত আমি আহোঁতে গাড়ীত সৰু সুৰা কাজিয়াও হ'ল কাজিয়া হ'ল তাৰপিছত আকৌ কাৰোবাৰ কাৰোবাৰ বস্তু ভাঙি গ'ল কোনোবা কোনোবাই বহা চীটত আকৌ বহিবলৈ নাপালে তাৰপিছত তেনেকৈ তেনেকৈ তাৰপাছত আকৌ আমি বাছত আহোঁতে বহুত ফূৰ্তি কৰিলোঁ ফূৰ্তি মানে কি আৰু বহুত শেষবাৰ বাবে আছিলে ন আমি তেতিয়া চাইন্স আৰ্টছ দুইটা মিলি গৈছিলোঁ মিলি দুখন এখন বাছ এখন ট্ৰেভেলাৰত গৈছিলোঁ আৰু তাত আমি নজনা কথা বহুতো শিকিলোঁ মেম ছাৰহঁত গৈছিল আমাক শিকাইছে যে এয়া শিৱদৌল ৰংঘৰ কাৰেংঘৰ ৰংঘৰ কাৰেংঘৰ ইয়াত জম জয়মতীৰ শাস্তি দিয়া হৈছিল জেৰেঙা পথাৰ তাৰপাছত আৰু যাদুঘৰ আছিল যাদুঘৰ চোৱা নহ'ল যদিও আমি আকৌ যোৱাৰ হেঁপাহ এটা পুহি ৰাখিছিলোঁ কিন্তু আমাৰ কলেজৰ লাষ্ট ইয়েৰ আছিল যে সেইবাবে আকৌ যোৱা নহ'ল কলেজত পঢ়িলে যাম বুলি ভাবিছিলোঁ যদিও কলেজত আমি তেনেকৈ শিক্ষামূলক ভ্ৰমণলৈ নগ'লোৱেই আৰু স্মৰণীয় সময় বুলি ক'লে এইবোৰ সময়ে ৰৈ যায় যেনে লগৰ বান্ধৱীৰ লগত হোৱা কথা বতৰা আৰু বন্ধুত্ব ইজনে সিজনক কোৱা মৰম চেনেহ আৰু আমি শিৱসাগৰ যোৱা যাওঁতে যিমান ফূৰ্তিত গৈছিলোঁ ঘূৰি আহোঁতেও ফূৰ্তিত আহিছিলোঁ যেতিয়া আমাৰ নিজৰ নিজৰ জেগাত আমি নামিব লগা হয় তেতিয়া অকণমান দুখ লাগে যে আৰু অকণমান সময় পোৱা হ'লে আৰু অকণমান সময় পোৱা হ'লে তেনেকুৱা নিচিনা লাগে আৰু কি বুলি কয় যেতিয়া আমি গাড়ীৰ পৰা নামিছোঁ তেতিয়া আমাৰ মনবোৰ সেমেকি উঠিছিল কাৰণ আমি যেতিয়া ফূৰ্তিত ওলাই যাওঁ ন তেতিয়া এটা বহুত মনৰ হেঁপাহত ওলাই যোৱা হয় আৰু ঘূৰি আহি ঘূ ঘূৰি আহি যেতিয়া ঘৰ পাওঁ ন আকৌ মানে মনতে সেই সপোন সপোনৰ নিচিনাকৈ ভাহি আহি থাকে আজি কি হ'ল আজি কি নাই হোৱা তেনেকুৱা ধৰণৰ আৰু মানে স্মৰণীয় মুহূৰ্ত বুলি ক'লে ভ্ৰমণ বুলি ক'লে সেয়া এটা মোৰ শিৱসাগৰ যোৱা অভিজ্ঞতা আৰু